ভাৰতবৰ্ষৰ পূব প্ৰান্তত অৱস্থিত অসম প্ৰদেশৰ মুখ্য কঠিত ভাষা হ'ল অসমীয়া ভাষা ভাৰতীয় সংবিধানৰ অচ্ছ অষ্টম অনুচ্ছেদত স্বীকৃত অসমীয়া ভাষাটোৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ মাজৰ প্ৰধান সংযোগী ভাষাৰূপে পৰিচালিত হৈ আহিছে ভাৰতীয় আৰ্য্য ভাষাৰ ক্ৰম বিৱৰ্তিত ৰূপৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে অসমীয়া ভাষাই প্ৰাচীন কালৰ পৰাই বিভিন্ন স্তৰত বিভিন্ন ৰূপত পৰি ৱৰ্তিত আৰু পৰিৱৰ্ধিত হৈ আহি বৰ্তমান অৱস্থাত উপনীত হৈছেহি অসমীয়া ভাষাৰ বিকাশৰ ইতিহাসক চাৰিটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি এক পৰ্ণ পর্ণ অসমীয়া আৰু উদ্ভৱ কালৰ অসমীয়া ভাষা পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈ দুই নম্বৰ প্ৰাচীন অসমীয়া ভাষা চতুৰ্দশ শতিকাৰ পৰা ষোল্লশ শতিকালৈ তিনি নম্বৰ মধ্য যুগৰ অসমীয়া ভাষা সপ্তদশ শতিকাৰ পৰা ঊনৈছ বিংশ শতিকাৰ আৰম্ভণিলৈকে চাৰি নম্বৰ আধুনিক অসমীয়া ভাষা ঊনৈছ বিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা বৰ্তমানলৈকে